অঁ বাইদেউ কি খবৰ গম পাইছিনা মই কোনে কৈছোঁ অঁ এই মোৰ জানেনে গমটো পাইছে চাগে দেওৰটোৰ বিয়া অহা মাহত অঁ তাকে মই ইয়াতেও আহিছো কিবা বোলে পৰিবাৰ শ্বপিং মল আছে তাতে বহুত ভাল ডিস্কাউণ্টত কাপোৰ পায় আপ্নি তাতে বজাৰ কৰে নেকি অঁ এনে কেনেনো কাপোৰ চাপোৰ হয় নেকি আৰু কোৱালিটিবিলাক কেনে কাপোৰৰ অঁ অঁ আপনি আজি ফ্ৰি আছে না গধূলি আপনি যাব যাব নেকি মোৰ লগত মোৰো দুই এটা বস্তু কিনবা লাগা আছিল অঁ অঁ মোৰো মোৰো কিনব লাগা আছিলেই দেওৰটোক দিলেও কিনবা লাগে আৰু চলি দুটাৰ কাৰণেও কিবা কিনবা লাগে আৰু মোৰ কাৰণেটো থাকবই কিবা মোৰো বেগ কিনবা আছিল আৰু দুই এটা বস্তু হেংকে ওলেই গেলিটো লাগেই কিনবা বহুত তে মইয়ো কিনিম বুলি ভাবছোঁ আৰু আপনি যাই বুলিও শুনছোঁ তাতে সেইকাৰণে আপনাকে লগ ধৰছোঁ অঁ দিয়ক তে আজি গধূলা ওলাব চাইট্টা মান বাজাত মই ৰেডি হৈ থাকিম চ'কত অঁ অঁ দিয়ক থৈছোঁ দিয়ক